মোৰ প্ৰিয় খেলুৱৈ বুলি ক'লে ভাৰতৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনী তেওঁৰ নেতৃত্বৰ গুণটো মোৰ চবতকৈ ভাল লাগে তেওঁ ভাৰতক সবলভাৱে নেতৃত্ব দিছিলে তেওঁক লগ পোৱা বুলি ক'লে যদি মই ব্যক্তিগতভাৱে লগ পাওঁ তেওঁক মই এটাই প্ৰশ্ন সুধিম তেওঁ ভাৰতক ইমানখিনি ফাইনেলত উপনীত কৰালে বহুত কেইখন ফাইনেলত তেওঁ জিকালেও লগতে আই পি এলৰ তেওঁ পাঁচবাৰৰ খিতাপ দখল কৰিলে এই দখল কৰাৰ মূল মন্ত্ৰনো কি মই তেওঁক সেইটোৱেই সুধিলোঁহেতেন